এটা পৰিয়ালৰ পুৰুষ আৰু মহিলাৰ ভূমিকা হৈছে মহিলাগৰাকীৰ ঘৰতে কাম বন কৰা আৰু অনান্য কিবা কিবি কাম চাম ওলোৱা বোলে কিবা কাপোৰ চাপোৰ চিলোৱা ধৰক কিবা কাম বন কৰা ভাত বনোৱা চাত বনোৱাৰ পৰা ধৰি এতিয়া পুৰুষজনৰ কাম হৈছে ক'ৰবাত কিবা কাম চাম কৰা হওঁক খেতি বাতি কৰা হওঁক সেইখিনিৰ পৰা ধৰি মানে পুৰুষখিনিৰ বহুতখিনিয়ে মানে কাম থাকে আৰু মহিলাখিনিৰো থাকে মহিলাখিনিৰ ঘৰতে কাম বন কৰা ক'ৰবাত যোৱা মেলা তাৰপিছত আপোনাৰ পুৰুষৰ আৰু য'তে ত'তে কাম চাম কৰা হওঁক আপোনাৰ ধান খেতি হওঁক কিবা আলু খেতি হওঁক চব্জি খেতি হওঁক পুৰুষৰ কামবিলাক হৈছে তেনেকুৱা আৰু মহিলাসকলে ঘৰতে বহি পেলাই আৰু থাকে আৰু তেনেকুৱা কৰিয়েই হ'ব দিয়ক